অঁ অঁ ক'ত আছ কোবা মাঘ বিহু পাইছেহি নহয় মাঘ বিহুটো হেৰি পাতিব লাগিছিলে বজাৰ সমাৰো কৰিব লাগিছিলে অঁ তাকেইতো এনেই শাক চাক কি লাগিব মানে ভালে পাতিহাঁহ আনিলে বেছি ভাল হ'ব নি পাতিহাঁহ দুটা ল'বি অঁ গাহৰি পুৰা পুৰি খাব লাগে গাহৰিটো পুহি খালে ভাল হয় অঁ মাঘি মেলা এতিয়া পইচা কিমানকে তুলিব অঁ আলুগুটি এনে কিমান আনিম আলুগুটি মিঠাতেল পিঁয়াজ

অঁ হেৰিটো কি বুলি কয় আলু লাগিব চাগে দহ কেজিমান পিঁয়াজো লাগিব পাঁচ কেজিমান পাতিহাঁহ ল'বই চাগে পাঁচশ ছশকে আকৌ গাহৰি আনিম বুলি ভাবিছোঁ এতিয়া কি কৰো আনোনে নানো মাঘী মেলাত এনেকুৱা ৰছী টনা চামুচ খেল চকী খেল টেকেলি ভঙা

কি কৰা হয় এতিয়া অঁ অঁ হ'ব ঠিক আছে